হয় বাইদেউ মই পেণ্ট এটা অৰ্ডাৰ কৰিছিলোঁ যোৱাকালি মই ৰিচিভ কৰিছোঁ পেণ্টতো কিন্তু পেণ্টটো অলপমাণ ডাঙৰ হৈ গ'ল বহুত প্ৰচেছ কৰিছিলোঁ কিন্তু হোৱা নাই মানে এতিয়া মই ঘূৰাব লাগে পেণ্টটো নাই নাই সকলোখিনি ঠিকেই আছে মই ধুনীয়াকৈ পেকেট কৰি ৰাখিছোঁ বাৰু মোৰ ঘৰটো শোণিতপুৰ ঔবাৰী এইটো কেনেকে ঘূৰাব লাগিব বস্তুটো আপোনালোক আহিব নেকি কোনোবা হয় হয় সেইখিনি গোটেইখিনি সুবিধা কৰিলোঁ মই ধুনীয়া কৰি পেকিং কৰি ৰাখিছোঁ পেণ্টটো অলপমান খালী অলপ ডাঙৰ হ'ল পেণ্টটো বাকী সকলোখিনি ঠিকেই আছিলে সেইটো কাৰণে খালী মই ঘূৰাব বিচাৰিছোঁ হয় ফটো চটো চব তোলা হৈছে মই আপোনালোকৰ যিখিনি তাত দিবলগীয়া বস্তুখিনি গোটেইখিনিয়ে দিছোঁ মই খালী এতিয়া বস্তুটো ঘূৰাব লাগে খালী যোৱাকালি মই ৰিচিভ কৰিলোঁ পেণ্টটো মানে আজি ঘূৰাব লাগে খালী আজি যদি নহয় তেতিয়াহ'লে কাইলৈ আপোনালোকৰ সময়টো থাকেই বহুত দিন সময় থাকে চাগে সাতদিন মান সময় দিয়ে নেকি হয় হয় এড্ৰেছটো মই দি দিম বাৰু দিয়াই আছে ঠিক আছে হ'ব ধন্যবাদ